মই সাধাৰণতে ঘৰুৱা খাদ্য প্ৰস্তুত কৰোঁতে বেছি বস্তু উপকৰণ ব্যৱহাৰ নকৰোঁ যদিও মই মানে মচলাজাতীয় বস্তু খুব কমেই কৰোঁ কিন্তু বইল বনালে মই পৰাপক্ষত বইলত নিমখ দিওঁ তেজপাত বিলাহী পিয়াঁজ নহৰু আদা কুঁহকাজাতীয়ৰ আৰু লগত মান ধনিয়া দি পিনি বইলৰ তেনেকৈ খাদ্যখন বনাওঁ খোৱা হ'ল তাৰপিছত আকৌ যদি মচলা দি বনাবলগীয়া হয় তাত মই নিমখ হালধিটো থাকিবই জিৰা ধনিয়া জলকীয়া মিট মচলা তেনেকৈ গৰম মচলা কস্তুৰি মিথি তেজপাত দৈ দিওঁ কেতিয়াবা খাদ্যত সেইবিলাক দি মই প্ৰস্তুত কৰি খাওঁ খাদ্যখিনি আৰু বেছিভাগ আমি বইলে বা নিৰামিষেই খোৱা হয় বেছি হয়টো সামগ্ৰী নালাগে কেঁচা জলকীয়াৰ ব্যৱহাৰ হয় তাত কস্তুৰি মিথি দিওঁ প্ৰয়োজন সাপেক্ষে এইদৰে মই খাদ্য প্ৰস্তুত কৰি খোৱাওঁ